সাম্প্ৰতিক সময়ত পৰম্পৰাগত সংবাদ মাধ্যমে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে আৰু বিভিন্ন প্ৰত্যাহ্বান আহি পৰিছে বৰ্তমান যিহেতু তথ্য প্ৰযুক্তিৰ দিন এই তথ্য প্ৰযুক্তিৰ বিকাশৰ সময়ছোৱাত বৈদ্যুতিন সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমসমূহত সংবাদসমূহে বিশেষ গুৰুত্ব লাভ কৰাত আৰু ৰাইজৰ ওচৰ চপাত বিশেষ সহায় হোৱাৰ বাবে পৰম্পৰাগত যিসমূহ চপা মাধ্যম আছিলে সেইসমূহত কিছু প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে সেই প্ৰভাৱসমূহৰ ভিতৰত এটা প্ৰভাৱ হৈছে যে যি যিধৰণে পূৰ্বতে এই চপা মাধ্যমসমূহৰ সংবাদ পত্ৰসমূহৰ প্ৰচলন আছিলে সেই প্ৰচলন কিছু হ্ৰাস পোৱা পৰিলক্ষিত হৈছে আৰু তাৰ পৰিৱৰ্তে মানুহে সততে মোবাইল ফোনত বা কম্পিউটাৰত বা অন্যান্য মাধ্যমত সততে লাভ কৰা যি বৈদ্যুতিন সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত উপলব্ধ বাৰ্তাসমূহ খুব তাৎক্ষণিকভাৱে যিহেতু লাভ কৰে গতিকে তাত মানুহৰ অংশগ্ৰহণ আৰু তাত মানুহ মানুহে তাত সক্ৰিয়ভাৱে অনুসৰণ কৰিবলৈ আৰম্ভ কৰিছে এই অনুসৰণ কৰিবলৈ তেনে তেনেধৰণে সেই বস্তুসমূহত আগবঢ়াৰ বাবে চপা মাধ্যম আৰু অন্যান্য যিসমূহ পৰম্পৰাগত মাধ্যম সংবাদ মাধ্যম সেইসমূহত কিছু প্ৰত্যাহ্বান আহিছে প্ৰচলনৰ ক্ষেত্ৰত প্ৰত্যাহ্বান দেখা পোৱা গৈছে আৰু লগতে যিসমূহ সাংবাদিক সংবাদকৰ্মী তাত জড়িত হৈ আছিল তেওঁলোকৰ ক্ষেত্ৰতো কিছু প্ৰত্যাহ্বান অহা পৰিলক্ষিত হৈছে কাৰণ আজি এই বিশ্বায়নৰ যুগত তথ্য প্ৰযুক্তিৰ চৰম বিকাশৰ দিনত কোনো এটা বাৰ্তা কোনো এটা খবৰ তাৎক্ষণিকভাৱে পোৱাৰ যিটো এটা পদ্ধতিগত পদ্ধতি আৰম্ভ হৈছে সেই পৰিৱেশত পৰম্পৰাগত সংবাদ মাধ্যমসমূহ কিছু পিছ পৰি গৈছে আৰু তাৰ ফলত এই ধৰণৰ সমস্যাসমূহৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে ধৰা হৈছে আগতে কোনো এটা সংবাদ পাবলৈ মানুহে এদিন বা দুদিন অপেক্ষা কৰিবলগীয়া হৈছিলে পুৱাৰ বাতৰি কাকতখন মেলিলেহে পাইছিলে কিন্তু আজিকালি সেইসমূহ তেনেকুৱা ধৰণৰ সমস্যা নাই কাৰণ সংবাদ মাধ্যমসমূহ যিহেতু সামাজিক মাধ্যমৰ বিভিন্ন প্লেটফৰ্মত উপলব্ধ হৈছে আৰু লগতে বৈদ্যুতিন মাধ্যমসমূহ ক্ষিপ্ৰতাৰে বাতৰি বজাবলৈ আৰম্ভ কৰিছে তেনেস্থলত মানুহে খুব তাৎক্ষণিকভাৱে সংবাদসমূহ পোৱাৰ পিছত পৰৱৰ্তী দিনা যিখন কাকত আহি পাইহি সেইখনত আচলতে পূৰ্বৰ যিখিনি সংবাদ ইতিমধ্যে ৰাইজে লাভ কৰিছে সেইসমূহ সংবাদহে তাত উপলব্ধ হয় গতিকে তাৰ প্ৰতি যিটো আগৰ ধাউতি আছিলে বা যিটো আগৰ আগ্ৰহ আছিলে সেই আগ্ৰহটো কিছু পৰিমাণে কমাৰ পৰিলক্ষিত হৈছে আৰু ইয়ে এক বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে যিহেতু বাতৰি কাকত এখনৰ বাণিজ্যিক দিশটো ব্যৱসায়ৰ যিটো দিশ জড়িত হৈ থাকে সেই দিশটোত আচলতে বাতৰি কাকতখনৰ প্ৰচলনৰ সংখ্যা কিমান বা ক্ৰেতাৰ সংখ্যা কিমান এই সকলোবোৰৰ ওপৰত নিৰ্ভৰ কৰে এতিয়া আমি মন কৰিলে দেখা পাম যে বৰ্তমান সংবাদ মাধ্যমৰ পৰম্পৰাগত সংবাদ মাধ্যমসমূহৰ ভিতৰত অন্যতম চপা মাধ্যমৰ বাতৰি কাকতসমূহত এতিয়া পাঠকতকৈ বিজ্ঞাপনসমূহত অধিক গুৰুত্ব দিব দিয়া পৰিলক্ষিত হৈছে কাৰণ তেওঁলোকৰ যি ব্যৱসায়িক স্থিতি থাকে বা তেওঁলোকৰ যিসকল কৰ্মচাৰী থাকিব বা যিসকল সংবাদকৰ্মী থাকিব বিভিন্ন যিসকল মানৱ সম্পদে তাত কাম কৰি থাকিব তেওঁলোকৰ ভৰণ পোষণ বা তেওঁলোকৰ পাৰিতোষিক ক্ৰিয়াৰ যি পদ্ধতি সেই পদ্ধতিত আচলতে সংবাদ পত্ৰসমূহৰ মালিক গোষ্ঠীয়ে আচলতে তেনেধৰণে যিসমূহ বিজ্ঞাপনৰপৰা আৰ্জিত পুজি সেইসমূহ আচলতে ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে গতিকে তেনেকুৱা স্থলত আচলতে প্ৰত্যাহ্বান আহি পৰাতো আচলতে এটা গভীৰ সমস্যাৰ সৃষ্টি কৰিছে এটা কথা মন কৰিবলগীয়া যে বাতৰি কাকতৰ গুৰুত্ব বা পৰম্পৰাগত সংবাদসমূহৰ গুৰুত্ব আগতেও আছিলে বা অনাগত দিনতো থাকিব তথাপিও আমি মন কৰিলে দেখিম যে আমাৰ যি আকাশবাণীৰ যি বাতৰি বা যি সংবাদ পত্ৰৰ যি বাতৰি সেই চাহিদাটো বা ৰাইজৰ ওচৰত বা নতুন প্ৰজন্মৰ ওচৰত ইয়াৰ কিছু গুৰুত্ব বা কিছু গুৰুত্বটো আমাৰ কিছু লাঘৱ হোৱা যেন পৰিলক্ষিত হৈছে কাৰণ এই এইসমূহ পৰম্পৰাগত মাধ্যমে বৰ্তমান সময়ত খাপ খোৱাকৈ তাৎক্ষণিকভাৱে বাৰ্তা প্ৰেৰণ কৰাত অসমৰ্থ হয় আৰু তেওঁলোকেও এতিয়া কিছু পৰিমাণে দেখা পোৱা গৈছে যে সংবাদ পৰম্পৰাগত সংবাদ পত্ৰসমূহৰো বিভিন্ন সামাজিক মাধ্যমত তেওঁলোকে আহিবলৈ বাধ্য হৈছে আৰু আকাশবাণী আকাশবাণী বা অনাতাঁৰ কেন্দ্ৰসমূহেও তেওঁলোকৰ সামাজিক মাধ্যমত আচলতে তেওঁলোকে নিজৰে যি প্ৰত্যাহ্বান আহিছে আহি পৰিছে সেই প্ৰত্যাহ্বানক উফৰাবলৈ তেওঁলোকে সামাজিক মাধ্যমত বা অন্যান্য প্লেটফৰ্মত তেওঁলোকে আহিবলৈ যত্ন কৰিছে আৰু নিজৰ অস্তিত্বৰ যি যুঁজ সেই অস্তিত্ব যুঁজখনত তেওঁলোকে নামি অস্তিত্ব বজাই ৰখাৰ নামিৰপৰা পৰিলক্ষিত হৈছে গতিকে এই এইসমূহ প্ৰত্যাহ্বানে আচলতে পৰম্পৰাগত সংবাদ মাধ্যমলৈ কিছু ভাবুকি আনিছে আৰু যাৰ পৰি পৰিপ্ৰেক্ষিত আচলতে সংবাদ মাধ্যমসমূহৰ যি নিৰপেক্ষতা হওক বা যি তেওঁলোকে সততে যি ৰাষ্ট্ৰৰ যি ভূমিকা সেইবিলাকৰ প্ৰত্যাহ্বান জনোৱা যিখিনি কাম সংবাদ পত্ৰখনৰপৰা আশা কৰা যায় সেইখিনিত কিছু বাধা আহি পৰা পৰিলক্ষিত হৈছে যিহেতু বহুসংখ্যক সংবাদ মাধ্যমে এতিয়া বৰ্তমান সময়ত পৰম্পৰাগত সংবাদ মাধ্যম বিশেষকৈ তেওঁলোকে সম্পূৰ্ণ চৰকাৰী বিজ্ঞাপন বা অন্য ধৰণৰ কিছুমান বিজ্ঞাপনৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ কাৰণে এই সমস্যাসমূহ দেখা পোৱা গৈছে